হেল্ল' গোলাঘাট ৰেষ্টুৰেণ্ট মই অৰ্থাৎ অলপ আগত আপোনালোকৰ ৰেষ্টুৰেণ্টৰপৰা চাও মিন আৰু ম'ম' অৰ্ডাৰ কৰিছিলোঁ তাৰ লগত অলপমান চচ আৰু চাটনি দি পঠাব